আমাৰ অঞ্চলত বিভিন্ন ধৰণৰ বিখ্য়াত কলেজ আছে তাৰ ভিতৰত যদি উল্লেখযোগ্য় বুলি ক'বলৈ গ'লে আমাৰ নৰ্থ লখিমপুৰ কলেজ অ' পি ডি কলেজ এল ডি কে কলেজ এই কলেজসমূহৰ নাম আমি ক'ব পাৰোঁ আৰু এই কলেজবোৰৰ আমাৰ বিভিন্ন ধৰণেৰে আমাৰ অঞ্চলটোৰ শিক্ষাগত ক্ষেত্ৰত অৰিহণা যোগায় অহা দেখিবলৈ পোৱা গৈছে আৰু মোৰ ভাইটি এজনে আমাৰ নৰ্থ লখিমপুৰ কলেজত বৰ্তমান পঢ়ি আছে আৰু তেখেত ইক'নমিক্স ডিপাৰ্টমেন্টৰ ছাত্ৰ তেখেতে তাত স্নাতক ডিগ্ৰী অধ্য়য়ন কৰি আছে